কৃষিৰ বাবে সৌৰশক্তি চালিত পাম্পৰ প্ৰচাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আপুনি জানেনে হয় মই জানো আমাৰ ওচৰতে থকা এজন দাদাৰ তেওঁৰ বিৰাট ডাঙৰ মানে মানে বিৰাট দছ বিঘামানৰ মানে কবি খেতি কৰে সেই কবি খেতিত কৰিবলৈ এটা মানে চৰকাৰে এটা সৌৰশক্তি চালিত পাম দিছে পামটো ইমানেই ডাঙৰ যে সেইটো খুলোঁতে বহুতেই টাইম লাগে আৰু ময়ো খুলিবলৈ প্ৰথমতে বহুত যত্ন কৰিছিলোঁ কিন্তু পৰা নাছিলোঁ তাৰ পাছত সেই সৌৰশক্তি চালিত পামটো মই চলাবলৈ মই জনা নাছিলোঁ প্ৰথমতে তাৰপিছত মই এদিন এগ্ৰিকালচাৰৰ অফিচত খবৰ কৰিলোঁ তাৰ পৰা দুজনমান অফিচাৰ আহিলে সেই অফিচাৰে সেই সৌৰশক্তি চালিত পামটো কেনেকৈ চলাই মই মোক দেখাই থৈ গ'ল মোক দেখাই থৈ গ'ল তাৰপিছত আৰু সেই সৰ তাৰ পিছদিনাৰ পৰাই মই সেই সৌৰশক্তি চালিত পামটো চলাব পৰা হ'লোঁ তাৰপিছত সেই সৌৰশক্তি চালিত পামটো ইমানেই ডাঙৰ যে ঘণ্টাত বহুত লিটাৰ পানী মানে দিব পাৰে তাৰমানে ইমানেই প্ৰেচাৰ আছে মানুহ তিনি চাৰিটা মানে উৰুৱাই লৈ যাব যিটো পানীৰ প্ৰেচাৰ হয় সেই প্ৰেচাৰত ইমানে প্ৰেচাৰ যে মানুহ উৰুৱাই লৈ যায় তাৰপিছত আমাৰ দাদাই সেই সৌৰশক্তি চালিত পামটো চলাব পৰা হ'ল তাৰপাছত সেই দাদাই মানে আমাৰ ওচৰৰ দাদাই সেই কবি খেতি কৰি কৰি একদম ডাঙৰ বিৰাট ডাঙৰ একদম ঘৰ বনালে তাৰপিছত বাইক ল'লে ঘৰ ল'লে ঘৰ বনালে একদম ঘৰৰ ভিতৰৰ বিভিন্ন সকলো মানে বস্তু যি মানে যিবিলাক মানে দৈনন্দিন জীৱনত এখন ঘৰত মানে লাগতিয়াল সেই লাগতিয়াল বস্তুবিলাক কবি খেতি কৰি এই ফাৰ্মখনৰ পৰাই যিবিলাক খেতি মানে কবি খেতি হয় কবি হয় সেই কবি খেতি কৰিছে ধনিয়া খেতি কৰিছে বিভিন্ন ধৰণৰ মানে শাক পাচলি আৰু সেই শাক পাচলি খেতি কৰি মানে বিভিন্ন জেগালৈ মানে চাপ্লাই কৰে তাৰমানে পঠিয়াই আৰু চাপ্লাই কৰি কৰি কৰি কৰি কৰি কৰি মানে কিছুমান বহুত পইচা মানে আহিলে আৰু সেই পইচাৰ যোগেদিয়ে মানে লাহেকৈ এখন গাড়ীও কিনিবলৈ আৰম্ভ কৰিলে তাৰপিছত গাড়ীখিনি আৰম্ভ কৰি লাহে লাহে লাহে লাহে আকৌ খেতি ধনীয়া খেতি কৰে ৰঙালাও খেতি এজোপা মানে এজোপা খেতি মানে ৰঙালাও মানে ইমানেই ডাঙৰ ৰঙালাও মানে এটা বিৰাট প্ৰকাণ্ড ৰঙালাও মানে এটা ৰঙালাও মানে আমাৰ ঘৰত যদি এটা ৰঙালাও কাটোঁ সেই ৰঙালাওটো মানে মানে গাঁৱৰ প্ৰায় দছঘৰ মানে খাব খাবলগীয়া হৈ যায় মানে মানে অকলে খাব নোৱাৰিয়ে তাৰমানে ইমানেই ডাঙৰ তাৰপিছত জাতিলাও খেতি সেই জাতিলাও খেতিও জাতিলাও মানে খাবলৈ বহুতেই ভাল হয় জাতিলাও খেতি মানে ওচৰৰ আমাৰ গাঁৱত মানে চবৰ ঘৰতে মানে আমি বিলাওৱেই মানে এটা এটাকৈ দিওঁয়ে তাৰপিছত দিওঁয়ে তাৰপিছত বিলাহী বিলাহীও কৰে বিলাহীও বিকু তাৰপিছত ৰঙলাও বিকু ধনীয়া প্ৰায় এজোপা ধনীয়া তাৰমানে ইমানেই ডাঙৰ হয় তাৰমানে পূৰা হাইব্ৰিড ধনীয়া হয় মানে বহুতেই ডাঙৰ তাৰমানে ইমানেই ডাঙৰ হয় জোবা জোবা মানে নাৰিকল গছৰ সমান মানে ওখ হয় সেই ধনীয়াজোপা তাৰমানে সেই ধনীয়াজোপা মানে ক'ৰ পৰা প্ৰডিউচ মানে প্ৰচলন হৈছে তাৰমানে সেই মানে এই এটা কৃষি ফাৰ্মটো পাই মানে প্ৰডিউচ হৈছে মানে কৃষি ফাৰ্মটো পাই কৃষি ফাৰ্মটো পাই হৈছে পূৰা মানে আমি পূৰা জৈৱিক সাৰ ইউজ কৰোঁ তাৰমানে জৈৱিক সাৰ ইউজ কৰোঁ সেই কৃষি তাৰপিছত পানী পানীও মানে তুলিবলগীয়া হয় সৌৰশক্তি চালিত পাম্পৰ যোগেদিয়ে মানে পাম্পটো যোগেদি মানে পাম্পটো যে বহুতেই ডাঙৰ দেই মানে সঁচাকৈ কৈছোঁ পাম্পটো মানে চৰকাৰেও মানে সেইবিলাকত সেইবিলাক জেগাত মানে বহুত মানে সহায় কৰিছে মানে এইবিলাক মানুহৰ মানে খেতি কৰিবলৈ মানে ইমানেই চৰকাৰে হেল্প কৰিছে গতিকে আমিও সুখী মানে চৰকাৰে যে এইবিলাক ব্যৱস্থা সাধাৰণ জনসাধাৰণৰ কাৰণে মানে চৰকাৰে মানে এইবিলাক ব্যৱস্থা কৰিছে মানে মানে আমি নথৈ আনন্দিত হৈছোঁ যাতে এই খেতিৰ পৰাই আমি মানে বহুতো মানে উপাৰ্জন মানে সেই খেতি কৰি মানে ধুনীয়া খেতি কৰি ৰঙালাও খেতি কৰি জাতিলাও একদম বিলাহী সেই খেতি কৰি আমি বজাৰত বিকি দিওঁ হ'লচেল ৰে'টো দিওঁ এইবিলাক সৰু সুৰা বেপাৰীকো দিওঁ তাৰপাছত বিকি এনেকৈ যিবিলাক টকা লাহে লাহে এটকা দুটকাকৈ উপাৰ্জন হয় সেই উপাৰ্জনৰ যোগেদি আমাৰ ঘৰখন চলিবলৈ একদম মানে ধুনীয়াছে ধুনীয়াছে চলিবলৈ হৈ যায় আৰু মানে কাকো এটকা নখোজাকৈ কাকো মানে মানে যি এটা পাৰোঁ এটা লোককো উৎসাহ দিওঁ মানে খেতি কৰ মানে খেতি কৰ আৰু যদি খেতি নকৰ' মোক মোৰ লগত যোগাযোগ কৰিবি মোৰ লগত যোগাযোগ কৰিবি তাৰপিছত মানে চৰকাৰৰ যোগেদি মানে চৰকাৰে এইবিলাক আঁচনি আৰম্ভ কৰিছে তোৰ যদি এ ছাপ'জ এটা ধৰি লওক খেতি কৰিবলৈ এটা পাম্প যোগাৰ হয় সেই পাম্পৰ যোগেদি এগ্ৰিকালচাৰ অফিচত মানে খবৰ কৰিলে খবৰ কৰিলে মানে তাত মানে সেই এগ্ৰিকালচাৰ অফিচাৰে মানে তাৰপৰা পাম্প মানে দিব খেতি কৰিবলৈ মানে পানী কাৰণ আজিকালি আজিকালি মানে খেতি কৰিবলৈ মানে মানে পানী তুলিবলৈ কাৰণ পাম্প লাগেতো সেই পাম্পটোৱেও মানে লাগে মানে সৰু সেই পাম্পটো চলিবলেও মানে সৌৰশক্তি মানে সৌৰশক্তি মানে সূৰ্যৰ তাপতহে মানে সূৰ্যৰ ৰশ্মি পালেহে মানে এইটো চাৰ্জ হয় মানে সেই চাৰ্জৰ যোগেদি তাৰমানে বহুতো চাৰ্জ হয় মানে ইমানে প্ৰেচাৰ হয় সেইটো মানে একদম হাজাৰ লিটাৰ মানে ডেইলি পানী যায় মানে ডেইলি মানে সদায় পানী বহুতেই দিব পাৰি তাৰমানে সেইটো পাম্প মানে